আমাৰ এইটো অঞ্চলত মূলতঃ আমি ভাতেই খাওঁ সকলোখিনি মানুহে আমাৰ ভাতৰ প্ৰতি আগ্ৰহীটো বেছি ৰুটিটো নচলে কেতিয়াবা চখতে খোৱা যায় যদিও আমি ভাতে খাওঁ ভাত বুলি কোৱাৰ লগে লগে ধৰক আমাৰ গাঁৱলীয়া জেগা ধৰক বিভিন্ন গাঁৱলীয়া ব্যঞ্জনৰে আমি আহাৰ গ্ৰহণ কৰোঁ দালিটো আমাৰ মুখ্য মুখ্য খানা খানা তাৰ উপৰি আমাৰ ইয়াত মাছটো কিছু পৰিমাণে পোৱা যায় অন্য ঠাইতকৈ আমাৰ পৃথক মাছটো আমি থলুৱা মাছটো বিশেষভাৱে পাওঁ যেনে ধৰক বিলৰ ৰৌ বৰালি ভকুৱা কাৱৈ শিঙী গৰৈ পুঠি খলিহনা ইত্যাদি মাছ আমি পাওঁ আৰু ধৰক যেতিয়া বিচাৰোঁ শিঙি মাগুৰকে আদি কৰি যেতিয়াই বিচাৰোঁ তেতিয়াই পাওঁ তাৰোপৰি ধৰক জানেইতো আমাৰ ইয়াত ঔটেঙাটো পাই ঘৰতো আছে বাৰীতো আছে ঔটেঙাৰ জোল এনেকৈ কৰদৈ জোল এইবিলাকেৰে আমি মাছ বৰ ধুনীয়াকৈ বনাই খাওঁ তাৰোপৰি আজিকালি খানাবিলাক বিলাকতো সভা বিহুৰ যিবিলাক ৰাজহুৱা খানা হয় সেইবিলাকো বহুত জবৰদস্ত খানা বনায় আপোনাৰ বিভিন্ন ব্যঞ্জনৰে বনায় আজিকালি এটা নতুন আমাৰ ইয়াত সোমালে হাঁহৰ মাংস হাঁহৰ মাংস আপোনাৰ বুঢ়া কোমোৰাৰে বনালে আপুনি খাব আৰু সেইখন হাঁহৰ মাংস কোমোৰাৰে বনাই যিটো টেষ্ট যিটো বনাই আমাৰ ইয়াত আপুনি খাব আৰু তেনেকৈ ধৰক টেঙা টেঙা বনায় কৰদৈ টেঙা ঔটেঙা লগ কৰি কিনে আপোনাৰ মাছেৰে বনায় কি ধুনীয়া বনায় সেইটো খাব পুঠিমাছ ভজা এটা স্পেচিয়েল আমাৰ ইয়াত পুঠিমাছ ভজাটো এটা স্পেচিয়েল কাৱৈ মাছ কাৱৈ মাছটো আমাৰ ইয়াত পায় কাৱৈ মাছটো স্পেচিয়েল কাৱৈ মাছ ভজাটো অতি সুন্দৰ ভাল লাগে খায় তাৰোপৰি ধৰক উৎসৱ পাৰ্বণত অন্যান্য কিছুমান সুস্বাদু খাদ্য আমাৰ ইয়াত বনায় পিঠা লাড়ু চুঙাপিঠা টেকেলি পিঠা ভাপত দিয়া পিঠা এইবিলাক আৰু বিভিন্ন পৰিয়ালত বিভিন্ন মানে নিজৰ নিজৰ এটা হেৰিত বনায় আৰু ইজনে সিজনক শ্বেয়াৰ কৰে সেইটো মানে ভগাই দিয়ে এই পিঠা বনাইছোঁ বোলে কেনে হৈছে খাই চা বোলে আৰু এনেকুৱা আৰু এই টেকেলি পিঠাটো বৰ ধুনীয়া বনায় চুঙা পিঠাটোও ধুনীয়া বনায় আৰু এটা কথা হয় আমাৰ ইয়াত কি মানে গাখীৰ আমাৰ এইটো অঞ্চলত গাখীৰ উভৈনদী ম'হৰ গাখীৰ কওক গৰুৰ গাখীৰ কওক এঁৱা গাখীৰ হওক দৈ গাখীৰ হওক বৰ সুন্দৰ গাখীৰ পাই যেতিয়া তেতিয়াই আপুনি বিচাৰিলে পাব ইয়াত গাখীৰ দিয়া পৰিয়াল বহুত আছে ম'হৰ খুঁটি আছে বিলৰ পাৰত কাপলা বিল বুলিলে ইয়াত নাম আছে কাপলা বিলৰ মাছ কাপলা বিলৰ ম'হৰ খুঁটিৰ দৈ আপুনি এবাৰ খালে মানে এইটো বাহিৰত গ'লে কৈ থাকিব যে এই তাত গৈছিলোঁ দৈ কিন্তু খুৱাইছিলে দেই দৈ খুৱাইছিলে আৰু ম'হৰ দৈ আপুনি ম'হৰ দৈ এবাৰ খালে আপুনি হাতখন ধুলে নেযায় কাপোৰত মোচিব লাগিব কাপোৰ মানে হাতত আঠা দি থাকে এনেকুৱা দৈ গতিকে এইখিনি জেগাত ভোগ আছিলে আমাৰ পূৰ্বপুৰুষসকলেতো বহুত ভোগ কৰি গ'ল তাৰ অংশ হিচাপে আমিও কিছু ভোগ কৰিলোঁ কৰি আছোঁ কিন্তু এতিয়া মানে কি অলপ জনবসতিৰ লগতে জেগা কিছুমান বন্ধ হৈ গ'ল মাছ পুঠিবিলাকো আগৰ তুলনাত কমি আহিল যথেষ্ট পৰিমাণে মই কোৱা ধৰণে গাখীৰ যিটো আছিল ময়ে আজিৰ পৰা দহ বছৰ আগত যিটো দেখিছিলোঁ এতিয়া তাৰ ধৰক পৰিমাণ আৰু কমিছে ঠাইৰ অভাৱ হৈছে ম'হ গৰুবিলাক ৰখাৰ অসুবিধা হৈছে উত্তৰ অঞ্চলত গুচি গৈছে খুঁটিবিলাক এই তেনেকৈ কিছুমান অসুবিধা আহিছে আৰু এইবিলাক গতিকে সময়ৰ লগে লগে উত্থান পথানটো থাকেই হৈ আছে এইবিলাক এনেকুৱা এইবিলাক আৰু খাদ্য খানাটোতো আমাৰ গাঁৱলীয়া মানুহে সেই সহজ সৰল খানাই বৰ জুতি লগা খানা আৰু কিবা এটা বস্তুৱে ধৰক সেইটোৱে পকাই মিলাই বৰ ধুনীয়াকৈ বনাই আপোনাক দিয়ে সেইটো খাই বহুত ভাল লাগে আৰু সেনেকুৱা শাক চব্জিৰ পৰা মাছ মাংসৰ পৰা গোটেইখিনি আমাৰ নিজৰ ভিতৰত উৎপন্ন হোৱা বস্তুৱেই আমি খাওঁ গতিকে এনেকুৱা খাই লৈ কিছু শিকিলোঁ কিছু দেখিলোঁ এনেকৈয়ে আছোঁ আৰু ভৱিষ্যতে কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে আমি যিখিনি পালোঁ তেওঁলোকে নাপাব কাৰণ আমাৰ দেউতাহঁতে যিখিনি ভোগালে আমি পোৱা নাই ঠিক তেনেকৈ আমাৰ ল'ৰা ছোৱালীয়েও মানে এতিয়াতো বহুত বস্তু চিনিয়ে নেপায় সেই ধৰক শিঙি মাছ শিঙি মাছনো কেনেকুৱা গৰৈ মাছ গৰৈ মাছ বুলি ক'লে কি বুলি কয় কি গৰৈ মাছ এনেকুৱা কথা গতিকে সেইবিলাক কথা হৈ আহি আছে আৰু লাহে লাহে গতিকে এইখিনিয়ে ক'লোঁ আৰু